হয় হয় কওকচোন অঁ ঠিক আছে দিম বাৰু বাইদেউ আপোনালোক কেইজন মানুহ আছে দুজন মানে পাঁচজনমান হ'ব চাগে খুব বেছি নহ্ হয় হয়

হয় হয় হয়

মোৰ অসুবিধা একো নাই বাৰু মই এইটো কামেই কৰি চলি আছোঁ আমি এজনৰ পাৰ পাৰ্চন এহেজাৰকৈ লওঁ মানসত আপোনাৰ গঁড় পাব হাতী এইবিলাক বিভিন্ন জীৱ জন্তু পাব বনৰীয়া ঘোঁৰা পাব তাত আপোনাৰ এইবিলাক বনৰীয়া ম'হ বাঘ হাতী বিশেষকৈ হাতী চাপাৰী ৰিভাৰ ৰাফটিঙো হয়

হাতী হিচাপত আপোনাৰ এজনৰ এশকৈ লয় আপুনি কিলোমিটাৰ হিচাপত লয় কিমান কিলোমিটাৰ আপুনি ভিতৰলৈকে যাব আ আপুনি এজনৰ তিনিদিনৰ কাৰণে আহিলে দহ হাজাৰত হৈ যায় এসপ্তাহৰ কাৰণে আহিলে পঞ্চাছ হাজাৰমান যাব আৰু কিমান হয় ঠিক আছে বাৰু জনাব